মই যিহেতু কাৰ্ডৰ পৰা দাদা এইখিনি বস্তু কৰিছিলোঁ কিন্তু মোৰ একাউন্টত মানে পইচাৰ অলপ অসুবিধা হোৱাৰ বাবে মই যিখিনি বস্তু অৰ্ডাৰ দিছিলোঁ তাৰে কিছুমান বস্তু মই আঁতৰাব বিচাৰোঁ সেয়েহে মোৰ এই কাৰ্ডৰ প্ৰব্লেমটো ভালকৈ শ্ব' হোৱা নাই সেইকাৰণে মই ভাবিছোঁ অনলাইন যোৱাতকৈ অফলাইন গৈ পেলাই মই এইটো কাৰ্ডৰ ডিটেইলছখিনি দি পেলাই মই পঠাব বিচাৰোঁ যিহেতু এনেকৈ অনলাইন হোৱা নাই কিবা ছাৰ্ভাৰে ডাউন নে কি হৈছে নেজানো মানে মেইন কথাটো হ'ল মই যোনটো দৰমহা পাব লাগিছিল বা পইচাটো পাব লাগিছিলে মাহৰ অন্তত মই সেইটো সম্পূৰ্ণ পইচা নাপালোঁ সেয়েহে মই যিখিনি বস্তু অৰ্ডাৰ দিছিলোঁ তাৰে কিছুমান বস্তুহে ল'ব পাৰিম কিছুমান বস্তু ল'ব নোৱাৰোঁ আৰু সেইসমূহ আঁতৰাবলৈ মোৰ কাৰ্ডখনৰ প্ৰয়োজন হ'ব কিন্তু কাৰ্ডৰ পৰা এইখিনি কাম হোৱা নাই সেয়েহে মই দোকানৰ ওচৰৰ ফালে গৈয়ে মই কাৰ্ডৰ জৰিয়তে এইখিনি আঁতৰাই পেলাই মোৰ ল'বলগীয়া বস্তুখিনি ল'ম